হেল্ল' অঁ এইখন গোলাঘাটৰ শইকীয়া ৰেষ্টুৰেণ্ট হয়নে অঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টখনত চিকেন চুপ চিকেন চুপ অৰ্ডাৰ কৰিছিলোঁ সেই অৰ্ডাৰটো যেন যিমান পাৰি সিমান দিন গৰম হৈ থকাটো মই বিচাৰোঁ মই অনুৰোধ কৰিছোঁ মোক সেই অৰ্ডাৰটো যেন ভালদৰে পেকেজিং কৰি মোক প্ৰদান কৰে যেন